হেল্ল' অঁ এই বিহু বতৰ কি কৰিবা আছোঁ এনেই পিঠা চিঠা বনাই আছোঁ ঘিলা পিঠা বনালোঁ নিমকি বনালোঁ নাৰিকল লাডু বনালোঁ তিল পিঠা বনাইছোঁ আহিবা আকৌ তুমি কি আমাৰ ঘৰলৈ নাহা নে কি

ভাত খালোঁ তুমি খালা নাই অঁ মই এই এতিয়া সেই চাহ এটোপা খাইছোঁ বনাই তাৰপিছত বাকী তোমাৰ ভাল তাৰপিছত হেৰি ৰুমৰ পৰা কেতিয়া আহিলা

পৰহি অহা মই দেখা নাই যে তোমাক তোমালোকৰ কি কি বনালা অঁ অঁ আৰু বতৰটো বেয়া চাগে যে সেইকাৰণে আৰু ওলাবও পৰা নাই অঁ অঁ বাকী সব ঠিক ঠাকেই আছে আৰু অঁ আহিবা আকৌ আচ্ছা অঁ অঁ ঠিক আছে হ'ব দিয়া